মই জীৱনত আটাইতকৈ বেছি মোৰ পৰিয়ালটোক মূল্য দিওঁ মানে পৰিয়াল আৰু মোৰ নিজৰ মানুহ মোৰ সম্পৰ্কবোৰ বোৰক আটাইতকৈ বেছি মূল্য দিওঁ কাৰণ সম্পৰ্ক হৈছে এনে এনেকুৱা এটা বস্তু যোনটো যোনটো বিকাশ ঘটাবলৈ মানুহৰ বহুত সময়ৰ প্ৰয়োজন হয় বাকী সকলোবোৰ বেছিভাগ বস্তুৱেই যোনবিলাক সামগ্ৰীগত বস্তু সেইবোৰ আমি পইচা দি কিনিব পাৰোঁ কিন্তু সম্পৰ্কবোৰ কেতিয়াও কিনিব বা বেচিব পৰা নাযায় সেয়েহে মই সম্পৰ্কসমূহৰ মূল্য দিওঁ আটাইতকৈ বেছি